ৰাতিপুৱা আৰু আবেলি দুয়োটা সময় মিলি প্ৰায় মোৰ চাৰি পাঁচ ঘন্টাৰ কেতি খেতি পথাৰত থকা হয় এই সময়ত মই তাত হাল বাই কোৰ মাৰি মাটি চাহ কৰি বিভিন্ন ধৰণৰ সময় মতে বিভিন্ন ধৰণৰ খেতি কৰোঁ ধান খেতিৰ লগতে শাক পাচলিৰ খেতি সকলো ধৰণৰ খেতি খেতি পথাৰত কৰোঁ এই খেতি বাতি কৰিয়েই আমি চলি থকা হয় খেতিৰ পৰাই আমি লাভৱান্বিত কৰা হয় খেতিয়েই আমাৰ সকলো খেতিৰ ওপৰতেই নিৰ্ভৰ কৰিয়েই গোটেই জীৱন নিৰ্বাহ কৰি থকা হয় এই খেতি কৰি থাকিলে আমাৰ কি হয় স্বাস্থ্যৰ কাৰণে ভাল হয় আমাৰ চৰ্বি নাবাঢ়ে স্বাস্থ্য ভালে থাকে খেতি কৰি থাকিলে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰি খেতিৰ দ্বাৰাই লাভৱান হ'ব পাৰি আমি আৰ্থিক লাভৱান হোৱাৰ লগতে স্বাস্থ্যৰ উন্নতিও সাধন হয় খেতি বাতি কৰি থাকিলে আমাৰ